পাঁচ দুই দুহেজাৰ একৈছ তিনি তিনি দুহেজাৰ বাইছ দহ বাৰ দুহেজাৰ বিছ চৈধ্য পাঁচ দুহেজাৰ তেইছ ন ছয় দুহেজাৰ এক